হেল্ল' কোনে কৈছে হয় হয় কওকচোন

কোন কোন বাইদেউ ইলোৰা বাইদেউ নেকি হয় অঁ কওকচোন বাইদেউ কওক কি কাৰণে ফোন কৰিলে অঁ কোন তাৰিখে আছে অঁ পাৰিম বাইদেউ এতিয়া মানে অলপ দিনৰ আগত এতিয়া মিটিং এখন হৈ গৈছিলেহে আকৌ যে মিটিংখন আকৌ কি কাৰণে বা দিলে অঁ ইম্পৰ্টেণ্ট কথা মানে এতিয়া আমাৰ ল'ৰাই মানে অকণমান কিবা হেৰি গণ্ডগোল লগালে নি স্কুলত অঁ ঠিক আছে বাৰু তেতিয়াহ'লে যাব লাগিব ঠিক আছে বাৰু